ন লাখ ন হেজাৰ নশ নিৰান্নব্বৈ তিনি লাখ তিনি হাজাৰ তিনিশ একাৱন্ন সাত লাখ সাতসত্তৰ হেজাৰ পাঁচশ বাৱন্ন চাৰি লাখ দুহেজাৰ দুশ এক দুই লাখ পাঁচ হেজাৰ পাঁচশ পঁচপন্ন